অঁ আছোঁ অঁ শুনিছোঁ কথাটো অঁ চাব পাৰি কিন্তু অঁ তাকে

থিয়েটাৰ অঁ মুভি হলতে চাম দিয়া অঁ অঁ অঁ পাই যাম মিডিলমানত ল'ব নহ'লে অঁ অঁ অঁ হয় নেকি ঠিক আছে দিয়া এপটো মোৰ আছে চাগে ৰ'বা মই আগতে ইউজ কৰিছিলোঁ মই তোমাক জনাম দিয়া ন নহয় তাতে থাকিব নেকি চিনেমা হলত আজিকালি পাইতো অঁ পায় পায় পায় মই আগে পিছে তাতে গৈ পেলাই বুক কৰাও মানুহক দেখা পাইছোঁ কিন্তু আমি এপতে আগতেই ডাউনলোড বুক কৰি থৈ দিম দিয়া তেতিয়া মানে অঁ অঁ মনপচন্দ অঁ মনপচন্দৰ ছিটটোও চাই ল'ব পাৰিম অঁ অঁ মিডিল ৰ'মানত অঁ অঁ ঠিক আছে কেইটামানত মানে এতিয়া এটা শ্ব' থাকে তোমাৰ ছটামানৰ পৰা থাকে ত' তেতিয়াহ'লে আমি ধৰা ইয়াৰ পৰা এক ঘণ্টামানটো লাগিব তো অলপ তেনেকৈ মিলাই পেলাই যাব লাগিব দিনৰ ভাগতো থাকে কিন্তু দিনৰ ভাগত চাগে বেছি মানুহ থাকিব ইভিনিং বা ৰাতি অলপ কমকৈ থাকে তেনেকুৱা ত' অঁ সেইটোও হয় দিয়াচোন তুমি জনাবা তোমাৰ কোনটো সুবিধা মোৰ বাৰু ইমান কথা নাই

অঁ সেইখনো মোৰ চাবৰ বিৰাট মন আছে জানানে অঁ

চাব পাৰিম ন হ'ব দিয়া মই চাম ৰ'বা বুক মাই শ্ব' তাতেই চাই ল'ম দুয়োখন এভেইলেবল আছেনে তাৰপিছত তেনেকৈ চাই ল'ম দিয়া ন অঁ ঠিক আছে দিয়া বাই বাই অঁ অঁ